গছ ৰুবলৈ মই সাধাৰণতে পলি মাটি আৰু বালি মাটিৰ ব্যৱহাৰ কৰোঁ লগতে গোবৰ সাৰ যিটো ঘৰতে প্ৰস্তুত কৰা হয় সেই সাৰৰ মই ব্যৱহাৰ কৰোঁ